হেল্ল' হেল্ল' ভূঞা কি কৰিছে অঁ তেন্তে আজি অফিচ নাই যোৱা নে কি ভূঞানী কি কৰিছে বাকী বোলে এই আপোনাৰ কথা এটা শুনিছিলোঁ বোলে আপোনাৰ বোলে এ বোলে কিবা বেমাৰ হৈছিলে হয় নেকি সিদিনাখন ভূঞানীয়ে কৈছিলে বোলে চাকি এগছ দিবলৈ যাম ওলাব বোলে মই বোলো তাকে বোলো মোৰ সময় সুবিধা মিলা নাছিলে বোলো হয় আপোনালোকেও ভাবিছে নেকি তেনেকুৱা কিবা

হয় সেইদিনাখন ভূঞানীয়ে ক'লে বোলে মই আকৌ তেওঁক ফোন কৰিছিলোঁ তেওঁ আকৌ ফোনটো ৰিছিভ নকৰিলে মই বোলো আপোনাকে ফোন এটা কৰি দিওঁ হেৰি তাৰ পিছত হেৰি হয় হয় হয় হেৰি তাকে বোলো আমিও এইটো অহা দেওবাৰে সময় সুবিধা মিলাই বোলো এই খটৰা সত্ৰত যাম বুলি ভাবিছোঁ আপোনালোকে কি কি কৰিম বুলি ভাবিছে হয় হয় গাড়ী আমাৰখনকে লৈ যাম হেৰি ভূঞানী যাব পাৰিব গ'লেও আমাৰ লগত আপোনালোক হ'লেও কোনোবাই যাওঁ বুলি ক'লে যাব পাৰিব চাকি দিম ঠিকে আছে হ'ব অঁ তাকে আপুনি হেৰি এটা কাম কৰিব আপুনি ভূঞানীক মোক এটা ফোন কৰিব দিব ঠিক আছে আপুনি পাতি ল'ব ডিচকাচটো কৰি ভূঞানীক এবাৰ মোক ফোন এটা কৰিবলৈ দিব ঠিক আছে দেই ৰাখিছোঁ দেই